এই মই শিঙিমাৰিৰ পৰা প্ৰফুল্ল চেতিয়াই কৈছিলোঁ এই আপুনি যে আগতে ভোট জলকীয়া বনাইছিলে যে আচাৰ থৈছিলে যে কেনেকৈ বনাইছিলে বাও অকণমান শিকাই দিব নেকি বাও মই অলপ ফালিছিলোঁ কিন্তু ভেঁকুৰ উঠি গ'ল যে অঁ তাৰ পিছৰ তাৰ পিছৰ পৰ্যায়টো কেনেকে কেনেকে কৰিব লাগিব মছলা চ মছলা মছলা দিব লাগিব নেকি তাত

মই বনোৱাৰ সময়ত মই ভিডিঅ' কল কৰি পেলাই লগাম তেতিয়া আপুনি নাজানাটো দেখাই থাকিব